বাইদেউ শিশুৰ চৰিত্ৰ কেনেকৈ গঠন কৰিব পাৰি শিশুৰ চৰিত্ৰ গঠন কৰাতো এটা ডাঙৰ বিষয় চৰিত্ৰ গঠন কৰিবলৈ প্ৰথম প্ৰয়োজন হ'ব পিতৃ মাতৃ পিতৃ মাতৃয়ে কেনেদৰে এটি শিশুক লালন পালন কৰি ডাঙৰ দীঘল কৰিব পাৰে সেইটো সম্পূৰ্ণ দায়িত্ব পিতৃ মাতৃৰ এগৰাকী মাতৃৰ গৰ্ভত থকাৰ পৰাই শিশুৰ চৰিত্ৰ গঠন হয় বুলি অভিজ্ঞ লোকসকলে কয় প্ৰথম মাতৃৰ লগতে জড়িত শিশু এটি শিশু এটি পৃথিৱীলৈ অহাৰ পিছত তেওঁলোকে প্ৰথম ঘৰখনৰ পিতৃ মাতৃ হওক বা ঘৰখনৰ বয়ো বয়োজ্যেষ্ঠ লোকসকলৰ লগত পৰিচয় হয় তেওঁলোকৰ পৰাই শিশুসকলৰ চৰিত্ৰ গঠন হয় ঘৰখনৰ পৰাই আৰু ঘৰখনৰ পৰিৱেশ সদায় শান্ত হ হোৱা উচিত বা শান্ত হ'লেহে এটি শিশুৰ চৰিত্ৰ ভাল ধৰণে গঠন কৰিব পাৰি শিশু এটি সকলো শিশু একে মনৰ বা একে শিশু কেতিয়াও কোনো শিশুৰ বা গহীন গম্ভীৰ কিছুমান শিশু থাকে অকণমান উৎপতীয়া সকলো শিশু একে নহয় কিন্তু তেওঁলোকক মাক দেউতাকৰ পৰা আৰম্ভ কৰি আৰম্ভ কৰি সকলো ঘৰখনৰ সকলোৰে দায়িত্ব এটি শিশু চৰিত্ৰ গঠন কৰাত আৰু পিতৃ মাতৃয়ে সদায় এটি শিশুক সময় দিব লাগিব সময় দিব পাৰিলেহে শিশুৰ চৰিত্ৰ গঠন কৰাত সহজ হয় আৰু শিশুৰ চৰিত্ৰ গঠন কৰিবলৈ হ'লে শিশুটিক ভাল বেয়া বা তেওঁলোকৰ সৰুৰ পৰাই তেওঁলোকে কি বিচাৰে এইটো কথা শিশুৰ মনটোৰ ওপৰত মনটো জানিও তেওঁলোকক শাসন কৰিব লাগে শাসন কৰিলে যে শিশুৰ চৰিত্ৰ ভাল হ'ব বা গঠনমূলক হ'ব সেইটোও নহয় শিশুৰ মন বুজিহে আমি ভাবোঁ পিতৃ মাতৃয়ে যি বিচাৰে বিচৰাতো শিশুৱে কৰা উচিত কিন্তু শিশুৱে যিটো বিচাৰে সেইটোহে পিতৃ মাতৃয়ে বা আন ঘৰৰ সদস্যসকলে কৰাতো উচিত সেয়াই শিশুটি তেতিয়াহে অকণ শাসনো কৰিব লাগিব মৰমো কৰিব লাগিব আৰু এইটো নহয় যে টান মাত কথায়ে শিশুটিক দমন কৰি শিশুটিৰ চৰিত্ৰ গঠন কৰিব পাৰি এইটো কেতিয়াও নহয় শিশুটি সদায় মৰমেৰে অনুশাসনমূলক পদ্ধতিৰে তেওঁলোকৰ চৰিত্ৰ গঠন কৰিব কৰিলে সহজ হয় কাৰণ আজিকালি যুৱ উশৃংখলতাৰ মূল কাৰণ এইটোৱে হৈছে চৰিত্ৰ প্ৰথমৰ পৰাই গঠনটো খেলিমেলি হোৱাৰ কাৰণেই পিছলৈ অলপ উশৃংখলতাৰ প পৰিচয় পোৱা যায় শিশুসকলৰ সেই সেইবাবে শিশুটিৰ প্ৰথম অৱস্থাত চৰিত্ৰ গঠন কৰাতো খুব সাৱধান হোৱাটো প্ৰয়োজনীয় শিশু এটি পঢ়া শুনা হওক ঘৰৰ যিকোনো কাম খেলা ধূলা সকলোতে তেওঁলোকৰ নিজৰ ইচ্ছা অনুযায়ী কৰিবলৈ দিয়াতো উচিত সকলো সময়তে নক নাকাৰাত্মক শব্দৰে তেওঁলোকক কামবোৰ কৰাত বাধা দিব নালাগে তেওঁলোকৰ মন বুজিহে কাম কৰাতো উচিত এটি শিশু তেতিয়াহে চৰিত্ৰ গঠনত ভাল হ'ব বা চৰিত্ৰ উন্নতি হ'ব তেওঁলোকৰ বিচৰা ধৰণে বা আৰু সময় দিব লাগিব এটি শিশুক বহুত সময় দিব লাগিব ঘৰখনৰ প্ৰতিজন সদস্যই সময় দিলেহে শিশুটিৰ মন বুজিব পাৰি আৰু তেতিয়াহে তেওঁলোকৰ মনবিলাক পৰিষ্কাৰ হয় সকলো সময়তে দনমমূলক নীতিৰে তেওঁলোকক শাসন কৰিলে শিশুটিৰ মন কেতিয়াও মন কেতিয়াও চহ ভাল নহয় আৰু তেওঁলোকে সদায় তাৰ ওলোটাটোহে কৰিবলৈ বিচাৰে দমনমূলক নীতিৰে কৰিবলৈ গ'লে সদায় ওলোটা কামটো যিটো কাম কৰিবলৈ কয় তাৰ ওলোটা কামটোহে কৰিবলৈ বিচাৰে জেদী মনোভাৱ এটা হয় আৰু জেদী মনোভাৱটো হ'লে শিশু চৰিত্ৰ গঠনত অকণমান বাধা আহি পৰে